আমাৰ জীৱিকা বিদ্যুতৰ ওপৰতেই চলে যদি কাৰেণ্টটো নেথাকে তেতিয়া আমাৰ সকলোবোৰ অচল হৈ যায় কাৰণ আমি বিদ্যুতৰপৰা পানীও খাব লাগে চাউল নহ'লে ধানো মিল নচলা হয় মিল চলিব লাগিব কাৰেণ্টটো যদি নেথাকে আমাৰ একো কামেই নহয় যান বাহনো অচল হৈ পৰে আৰু কাৰেণ্টটো নহ'লে আমাৰ অসুবিধা ঢেৰ হয় পোহৰ নাইকিয়া হয় মমবাতি বিচাৰিব লাগে লেম জ্বলাব লাগে ঢেৰ অসুবিধা চাকিও জ্বলাব লাগে আমাৰ ইয়াত গাঁৱলীয়া জেগা ইনভাৰ্টাৰ নাই কোনো এঘৰ দুঘৰ ধনী মানুহৰ ঘৰত থাকে কিন্তু আমি আমাৰ জেগা আমাৰবোৰত নাই